অঁ তাকে ময়ো ভাবিছিলোঁ মই বোলো ফোন এটা কৰোঁ বুলিয়ে ভাবিছিলোঁ আৰু তই কৰিলি ভালে কৰিলি

অঁ অঁ পাৰি পাৰি তাকে লগৰখিনিক ক'বিচোন মোৰ চবৰে নম্বৰ নাই মানে অঁ অঁ পাৰি পাৰি তাকে কেতিয়াকৈ এতিয়া খোৱাটো হয় তহঁতি আলোচনা কৰিবি হ'ব শুনিছ খানাটো খাম

খানাত কি কি মানে মাংস চাংস হ'লে ভাল আৰু মাংস তাৰপৰা ব্ৰইলাৰ ব্ৰইলাৰ মাংস বা কুকুৰা অঁ সেনেকৈ এই আমি এশ এশ তুলিলে হৈ যাব চাগে হয় নাই অঁ সেনেকুৱাই নহ'লে ডিম চিম লৈ ল'ম ইমান তেতিয়া সেহেঁতি সেহেঁতৰপৰা পইচাটোও কমকৈ ল'ম ডিম চিম লৈ লম হয় নহয় যদি মাছ খালে মাছ খালে পইচাটো বেছিকৈ দিব লাগিব আৰু শুন আকৌ এই খোজাঢ়িবলৈ যোৱাটো কাইলৈৰপৰা আৰম্ভ কৰি দিয় নেকি এতিয়া অঁ এই খোজকাাঢ়িবলৈ যোৱাটো সেইটোৱেই তোৰ আকৌ এইটো স্বাস্থ্য বেয়া তাতে আকৌ চবেই এইটো স্বাস্থ্য মানে কি হয় এইটো ভালেই থাকিব লাগে হয় নহয় খোজকাঢ়িবলৈ যোৱাটো

সেইটোৱেইতো আৰু দেখিবলৈ ভাল টাউনীয়া জেগা হয় নহয় তাতে ভাল হ'ব ওলাবি খোজকাঢ়িলে আৰু এইবিলাক তই শুনিছ নাই তোক বেমাৰ আজাৰ হৈছে নহয় তই বেছিকৈ এইবিলাক খোৱা খোৱা চোৱাবিলাক অকমান গুৰুত্ব সেইটোৱেইতো তই খোৱা বোৱাটো অকমান মিলাবি অকমান স্বাস্থ্যৰ প্ৰতি অলপ গুৰুত্ব ল'বি শুনিছনে নাই

সেইটোৱেইতো তাকে এইবিলাক আৰু মোবাইলটো বেছিকৈ ব্যৱহাৰ নকৰিবি মোবাইলটো চাই চাই এলেহোৱা হৈ গৈছ তাতে অকণমান খোৱা বোৱাটো গুৰুত্ব ল'বি আৰু মোৰো একেইহে মোৰো একেইহে ল'ৰা মোৰ কি গম পাইছ নে মোৰ এলা গেছ পেটৰ মই একদম হৈছে হ'ল এমাহ মানেই হ'ল সেনেকৈ টেব্লেট চেবলেট খাওঁ বেজী চেজী লওঁ সেনেকৈ ভাল পাওঁ তাৰপৰা ঘৰতো কৈছে আৰু খোৱা বোৱা কৰ অকল খোজ চোজ নাকাঢ় কাম চাম নকৰোঁ যে বস্তুটো একো হজম হ'বলৈ একো উপায় নাপায় নহয় সেইকাৰণে গেছ হৈ গৈছে তাকে ময়ো ভাবিছোঁ খোজকাঢ়িবলৈ যাওঁ নেকি তহঁতৰ লগতে সেইটোৱেইটো লগৰকেইটাৰ লগত খোজকাঢ়ি হৈ গল ন তাৰপিছত চেকেণ্ডেৰী খানাটো খাম নেকি আমি অঁ খানাটো চেক বনাওঁতে অঁ ওচৰতে খাম আৰু ক'ৰবাত ওচৰত আমি ইমান দূৰলৈ আকৌ এনেই যোৱা মেলা অসুবিধা এইবিলাক হয় নহয় বাৰু তাতে আমাৰ এই ওচৰতে নদী পাৰতে খাম আকৌ তহঁতৰ গাড়ীখন আছেনে নাই আমি মানুহনো কেইটা সাতটামান হ'ম নে কি অঁ

নটা নটা হ'ব যদি চিন্তা কৰিব নালাগে তহঁতৰ গাড়ীখন ওলিয়াই ল'বি আৰু আমাৰ টমটম এখন ল'ম এনেকৈ শুনিছনে নাই তাতে হৈ যাব এই ধুনীয়াকৈ হৈ যাব বিন্দাচ বিন্দাচ খৰি চৰি লৈ ল'ম শুনিছনে নাই মাথা মাৰিবলগীয়া নাই আৰু তাৰপৰা তাকে খানা খানাটো বাৰু হ'ব খানাটো বাৰু পেকেটনে এতিয়া কাইলৈ খোজকাঢ়িবলৈ যাবলৈ মই ৰেডি আছোঁ তহঁতি আহিবি ডাইৰেক্ট মোক ফোন কৰিবি মই ওলাই যাম শুনিছনে নাই তাৰপৰা ডাইৰেক্ট হেৰিয়ত যাম এ টিম ফিল্ডত যাম আৰু খোজকাঢ়িম ধুনীয়াকৈ তোৰ স্বাস্থ্যও ভাল হ'ব খালি এদিনে গৈ পিনি ঘূৰি পাছদিনাখনি নগ'লে বেয়া হ'ব আকৌ কথাটো

অঁ অঁ সেইটোৱেইতো সদায় যাব লাগিব গ'লে তেতিয়া অভ্যাস এটা হ'ব ভালো হ'ব এতিয়া বেমাৰটো এইবিলাক পেটৰ বেমাৰ মোৰো পেটৰ বেমাৰ কাৰোবাৰ এইবিলাক ভাল লাগি যাব হয় নাই চিন্তা নাই অঁ

এই খোজ খোজকঢ়াতকৈ আচলতে দৌৰিলে বেছি ভাল গম পালিনে নাই অলপ অলপ দৌৰিমো মানে খোজো কাঢ়িম দৌৰিমো দেই

আৰু মোহন যাব নাই বাৰু খবৰ ভাল তোৰ কেনেকুৱা এই এই মোৰ মানে কি পানী লাগি আছে এতিয়া মই তাকে ভাবিছোঁ কাইলৈ আবেলিয়ে যোৱাটো ভাল হ'ব বেছি ৰাতিও কৰিব নোৱাৰি নহয় গাটোও বৰ ভাল নহয় দেই

ডাঙৰটো আকৌ তই যোৱাই নাই নেকি এ টিম ফিল্ডত গৈছচোন

খোজকাাঢ়িম পগলা প্ৰথম খোজকাঢ়িম প্ৰথম বহুত দিন দৌৰা নাই নহয় বহুত ভাগৰ লাগিব প্ৰথম খোকাঢ়ি ল'ম ৱাৰ্ম আপ কৰি ল'ম শুনিছ নাই ৱাৰ্ম আপ কৰি তাৰপৰা দৌৰিম দৌৰাৰ পাছত ষ্ট্ৰেচিং কৰিম ষ্ট্ৰেচিং কৰি মেলি এনেকৈ বিষ চিষবিলাক ভাল হ'ব গাৰ হয় নহয় তাৰপৰা পছদিনাখনি কাইলৈ অঁ গোটেইকেইটা আহিবি লগতে আহিবি মই ওলাই থাকিম দেই ফোন এটা কৰিবি তাৰপৰা যাম থেংক ইউ দেই ফোনটো ৰিচিভ কৰাৰ কাৰণে গুড নাইট গুড নাইট অঁ